মই দহদিন মানৰ আগত চাৰ্জাৰ এডাল কিনিছিলোঁ চাৰ্জাৰডাল ভাল নহয় চাৰ্জাৰডালত যদি চাৰ্জ যদি দিওঁ তিনি ঘণ্টা আৰু যাবলৈ আপোনাৰ এঘণ্টাও সময় নালাগে চাৰ্জাৰটো বহুত মানে বেয়া ভাল নহয় দামটোও বেছি আছিল সেইকাৰণে ভাল পোৱা নাই ব্যৱহাৰ কৰি